মোৰ ব্যক্তিগত লক্ষ্য বা উচ্চাকাংক্ষা আছে সকলো মানুহৰে থাকে নিজৰ জীৱনৰ এটা লক্ষ্য বা উচ্চাকাংক্ষা সব সকলো একে শিশুৰ পৰা বুঢ়ালৈকে কিবা এটা লক্ষ্য বা উচ্চাকাংক্ষা সকলোৰে থাকে যেনে মোৰ আছে মই ভাল পাওঁ মোৰ নিজৰ পেচ্যন বুলি ক'ব বিচাৰোঁ মোৰ উচ্চাকাংক্ষাটো মই এজন ক্ৰিকেটাৰ বৰ্তমান ক্ৰিকেট খেলোঁ মই গতিকে মোৰ উচ্চাকাংক্ষা মোৰ ক্ৰিকেটৰ দিশতে বহু মানে ইণ্টাৰ্নেশ্বনেল এজন প্লেয়াৰ ইণ্ডিয়াৰ এজন ইণ্টাৰ্নেচ্যনেল প্লেয়াৰ বা আই পি এলৰ এজন খ্যাত বেটচমেন গতিকে মই তাৰ ওপৰত কাম কৰি আছোঁ আৰু বহুত কষ্ট কৰি আছোঁ মানে ক্লাছ ফ'ৰ ফাইভৰ পৰা মই প্লাষ্টিক বেটৰ পৰা আৰম্ভ কৰিছোঁ নিজৰ ক্ৰিকেট খেলা যেতিয়া আমাৰ ইয়াত হৰেকমাল আহে হৰেকমালৰ পৰা বেট কিনি পেলাই ক্ৰিকেট বল খেলা আৰম্ভ কৰিছিলোঁ সেইটো ফেশ্বন তেতিয়াই ৰখি গ'ল কাৰণ প্ৰথম যেতিয়া আমি টিভিত চাওঁ দেউতাহঁতে চাই ক্ৰিকেট খেল সুনিল গাভাস্কাৰহঁতৰ খেল চায় তেওঁলোকৰ সেই সেইবোৰ খেল চাই মই বহুত অনুপ্ৰাণিত হৈছিলোঁ তাৰপিছত আহি গ'ল মই চাইছিলোঁ শচীণ তেণ্ডুলকাৰ মোৰ এইম এতিয়া বৰ্তমান বিৰাট কোহলি এম এছ ধোনিৰ নিচিনা শ্বাৰ্প মাইণ্ড শান্ত শিষ্ট মগজুৰ হ'ব বিচাৰোঁ যিয়ে যিকোনো পৰিস্থিতিতে সকলোবোৰ খেল জিকাই নিয়াৰ ক্ষমতা ৰাখে এজন ভাল মই বিশেষকে এজন অলৰাউণ্ডাৰ হ'ব বিচাৰোঁ যিহেতু মই বলিঙো কৰোঁ বেটিঙো কৰোঁ মই এজন ভাল অলৰাউণ্ডাৰ হিচাপে ইণ্ডিয়া টীমত মানে সোমাব বিচাৰোঁ গতিকে মই ক্ৰিকেটাৰ হোৱা এজন বহুত উচ্চাকাংক্ষা আছে তাৰ বাবে মই প্ৰেক্টিচো কৰোঁ নগাঁৱৰ এখনহে ষ্টেডিয়াম নেহেৰুবালিত ক্ৰিকেট খেলোঁ আমি নগাঁৱত এখন ষ্টেডিয়ামেই আছে নগাওঁ অসমত কোনো স্কপ নাই ক্ৰিকেট খেলাৰ গতিকে এতিয়া এটা দুটাকে আহিছে অসমৰ বৰ্তমান ৰিয়ান পৰাগে আই পি এলত খেলিব চাঞ্চ পাইছে যি যিয়েই নেখেলক তেওঁ চাঞ্চ পাইছে তেওঁ লাগিলে ফটুৱাই খেলক তেওঁ অকল নাচিবৰ কাৰণেই খেলক বা কিহৰ কাৰণেই নেখেলক তেওঁ চাঞ্চ পাইছে কিন্তু মই তেনেকুৱা এজন খেলুৱৈ হ'ব নিবিচাৰোঁ মই মানে এনেকুৱা এজন খেলুৱৈ হ'ব বিচাৰোঁ যিজন খেলুৱৈ জগতে জানে মোৰ বেট ধৰিব আহিলে ভাল ভাল বলাৰৰ যাতে কঁপনি উঠে বা মই বল কৰিলে ভাল ভাল বেটচমেনে চিন্তা কৰিব লগা হয় এইজনৰ বল কেনেকে খেলিম বৰ্তমান মই খেলি আছোঁ টুৰ্নামেণ্টবিলাক আমাৰ গাঁৱত টুৰ্নামেণ্টবিলাক পাতে গাঁৱত খেলি এটাই প্ৰব্লেম হয় মানে আমি ষ্টেডিয়ামৰ যিটো ফিল নগাঁৱতো নাই বুলিয়েই ক'ব পাৰি কাৰণ এতিয়া আমাৰ ইণ্টাৰ্নেশ্যনেল ক্ৰিকেটবিলাকত বা বাহিৰৰ ষ্টেডিয়ামবিলাকত কি হয় ফিল্ডবোৰ পূৰা প্লেইন হয় তাত ডাইৰেক্ট মাৰিব পাৰি ফিল্ডিংটো ভাল কৰিব পাৰি আমাৰ ইয়াত মানে ফিল্ডিং গাঁৱত খেলিলে কি হয় আপুনি ফ'ৰ যে হ'ব আপোনাৰ কপাল লাগিব ফ'ৰ হ'বলে যিহেতু আমি পথাৰত খেলোঁ সবেই ধান উলিয়াই থয় আলিবোৰ ওখোৰা মোখোৰা হৈ থাকে ফ'ৰ মানে গাঁও অঞ্চলত খেলি আমাৰ লাভ নাই এয়া অনলি হাই শ্বট খেলিব লাগে আৰু ডাইভ মাৰিবলৈতো আপুনি নামাৰাই ভাল আমাৰ ইয়াত ড্ৰাইভ চ্ৰাইভ মাৰিবলৈ কাৰণ আপুনি ড্ৰাইভ মাৰি দিব হয় হয় আপুনি ওখ আলিত পৰি আপোনাৰ কামিহাড়ডাল ভাঙি থাকিব পাৰে বা ভৰিটো ভাঙি থাকিব পাৰে গতিকে সেইবোৰ আমি আমাৰ গাঁৱত খেলিলে বহুত পৰিস্থিতি গাঁৱত খেলা আৰু ষ্টেডিয়ামত খেলাৰ মাজত বহুত পৰিস্থিতি ডিফাৰেণ্ট আহি যায় আপুনি তাত যেনেকেই নহওঁক বলটো ৰখাবলে ড্ৰাইভ মাৰিব লাগিব আৰু আমাৰ ইয়াত কচে কয় তহঁতি মৰি যা কিন্তু যদি বলটো পাৰ হৈ গৈছে ড্ৰাইভ মাৰি ৰখাবৰ কোনো দৰকাৰ নাই তহঁতে চিক্স এটা মাৰি দে দুই ৰাউণ্ডত জিকি যাবি কিন্তু তহঁতে যদি ড্ৰাইভ মাৰি দিয় তহঁতৰ যদি হাতখনৰ কিবা এটা হৈ যায় বা কামিহাড়ডাল ভাঙি যায় জোৰা লগাবলৈ আৰু ইয়াত প্ৰাইজ মানি বেছি নহয়তো তিনি হাজাৰ টকা প্ৰাইজ মানি এঘাৰটা টীমে এঘাৰটা টীমে পায় তিনি হাজাৰ টকা আৰু আপোনাৰ কামি হাড়ডাল ভাঙিলে যাব তিনি লাখ টকা গতিকে আমাৰ ইয়াত ড্ৰাইভ মাৰিবলৈ নিদিয়ে বাৰু তথাপি আমি ভাল ভাল ক'চ্চৰ লগতো খেলিছোঁ প্ৰশিক্ষণ লৈছোঁ নিট খেলোঁ আমি চিলাই বল খেলিছোঁ মাৰ্ক বল খেলিছোঁ টেনিছ বল খেলিছোঁ সব বলেই খেলিছোঁ আনকি পলিথিনৰ বল বেটৰ পৰা আমি খেলিছোঁ মানে স্কুলত যাওঁ এই আমাৰ ব'ৰ্ডৰ কাঠডাল হৈ যায় আমাৰ ক্ৰিকেট বেট আৰু তাত যদি পাই যাওঁ কেনেবাকে ৰবাব টেঙাৰ কলি সেইটো হৈ যায় বল নহ'লে আপোনাৰ কি কৰে পলিথিন মেৰিয়াই বা ৰুমাল টাইটকে বান্ধি লৈ এটা বলৰ সৃষ্টি কৰা যায় সেইবিলাক বহুত ধৰণৰ ক্ৰিকেট বল খেলি আমি ডাঙৰ দীঘল হৈছোঁ গতিকে মোৰ এটা বহুত মানে মনৰ পৰা আশা আছে মই এজন ক্ৰিকেটাৰ হ'ব বিচাৰোঁ ভাল ক্ৰিকেটাৰ যাৰ বাবে প্ৰশিক্ষণ লৈছোঁ বৰ্তমান মই এতিয়া গুৱাহাটীত যাম প্ৰশিক্ষণ ল'বলৈ খেলিছোঁ ৰিয়ান পৰাগৰ লগতো মই খেলিছোঁ একেলগে তেওঁৰ এগেইনষ্টত খেলিছোঁ ভাল ভাল ক্ৰিকেটাৰৰ লগত খেলিছোঁ তেওঁলোকে মোক কৈছেও ভাল নাম কৰিছে ভৱিষ্যত আছে বুলিও কৈছে সেইবোৰ শুনি মই উৎসাহিত হৈছোঁ খেলিব বিচাৰোঁ মই মানে মই জিন্দেগীটো বৰ্তমান ক্ৰিকেটেই দি দিছোঁ ইমান মোৰ এতিয়া ইনকামটোও ক্ৰিকেটৰ পৰাই হৈ আছে ক'ৰবাত যদি এখন খেলিব যায় মোক মাতি নিয়ে বিটখনত লগায় হাজাৰ হাজাৰ টকাৰ বিট আৰু মইটো এক্সট্ৰা মই এজন প্ৰফেশ্যনেল প্লেয়াৰ হিচাপে মোক কিনি ল'বলগীয়া হয় দিনটোত এখন খেল খেলিলে মই পাই যাওঁ পাঁচশ টকা এটা কেতিয়াবা দুখনো হৈ যায় কেতিয়াবা নাইট খেলবিলাক আমাৰ ইয়াত আমাৰ মানে নাইট খেল কম্পিটিশ্যন পাতে নাইট খেলত আমাৰ ৰেটটো বাঢ়ি যায় য'ত দিনত পাঁচশ হয় ৰাতি খেলিবলে হ'লে আপোনাৰ হাজাৰ টকা লওঁ আৰু টুৰ্নামেণ্টো যদি জিকাই দিব পাৰোঁ তেতিয়া আমি তাৰ প্ৰফিট পাওঁ শ্বেয়াৰ পাওঁ যদি তাত থাকে পাঁচ হাজাৰ টকা ফাৰ্ষ্ট পুৰস্কাৰ তাৰ থাৰ্টি পাৰ্চেণ্ট আমাৰ এক্সট্ৰাকে দিব লাগে বহুত আছে সেইটো কাৰণে মই বিচাৰোঁ এজন ক্ৰিকেটাৰ হ'বলৈ আৰু বহুতকে কওঁ চেষ্টা কৰিলে চেষ্টাৰ অসাধ্য একো নাই যি ভাবা তাকেই হ'ব পাৰিবা নিজৰ লক্ষ্যৰ ওপৰত কাম কৰা সফল হ'বা